গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিৰ ওপৰত মোৰ পৰামৰ্শ এনেধৰণৰ আগতে গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিত আজিৰ দৰে অনলাইন স্মাৰ্টব'ৰ্ড এইবোৰ নাছিলে আগৰ পাঠদান পদ্ধতিত খোলা ফিল্ডত মুকলি আকাশৰ তলত ব্লেকব'ৰ্ডত পঢ়োৱা হৈছিলে মুখে মুখে প্ৰশ্ন কৰা হৈছিলে কিন্তু আজিৰ গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিত বহুতো সালসলনি হৈছে কিছুমান বস্তু অনলাইনৰ যোগেদি ষ্টুডেণ্টক পঢ়োৱা হৈছে টি ভিটো খুবেই ভাল আৰু আজিৰ গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিত বহুত স্মাৰ্টলী ষ্টুডেণ্টক পঢ়োৱা হয় আজিৰ গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিত এটা ক্লাছৰোমৰ ভিতৰত পঢ়োৱা হয় য'ত স্মাৰ্টবোৰ্ড বা ব্লেকবোৰ্ড টেবুল বেঞ্চ ডেক্স আদি সকলো থকাৰ উপৰিও গৰমত লাইট ফেন আদি সকলো উপলব্ধ ঠিক তেনেদৰে আগৰ গ্ৰাম গ্ৰাম্য বা চহৰীয়া পাঠদান পদ্ধতিত আগতে এইবোৰ উপলব্ধ নাছিলে যেনে ফেন ডেক্স বেঞ্চ আগতে বহুতো স্কুলত বস্তাত বা মাটিত পাঠদান কৰা হৈছিলে আজিৰ দৰে ডেক্স বেঞ্চ এইবোৰৰ সুবিধা একেবাৰে নাছিলে